অঁ হেল্ল' অঁ অ ভালেই ঘৰতে আছেনে অঁ আমি হেৰি এতিয়া জানুৱাৰী দুই তাৰিখে পিকনিক এটা উলিয়াইছিলোঁ যাব নেকি অঁ আৰু নবৌ যায় নেকি সুধিবচোন অঁ আমি জানুৱাৰী দুই তাৰিখে যাম অঁ অঁ হেৰি যদি যায় একদম নবৌ নামটো কি আছিলে কওক বাৰু অঁ অঁ নহ'লে যে মানুহ ইয়াত ভিৰ হৈ গ'ল নাই আমি বাছ এখন লৈছোঁ চিট ক'ৰবাত ছিটটো হ'ব লাগিব নহয় সেইটো কাৰণে নামটো লৈ থৈছোঁ চিওৰ যাব ন

অঁ বাছ লৈছোঁ আৰু আপোনালোকৰ ওচৰৰ কোনোবাই যায় নেকি সুধিবচোন অঁ অঁ তেওঁ যায় যদি নামকেইটা সুধি মোক কৈ দিবচোন দেই পইচাটো আমি তিনিশ মানকৈ তুলিছোঁ অঁ অঁ আৰু খানাটো আছে যে আকৌ ইয়াৰপৰা ধৰি লওক খৰি মাৰিবোৰ চব কিনায়ে নহয় আকৌ মাছ মাংসও নিব লাগিব এইবোৰ বহুত দাম নহয় বস্তু সেইটো কাৰণে তিনিশকৈ তুলিছোঁ অঁ চৰাইদেউত যাম নহয় যদি টাইম হয় টাইমটো কভাৰ কৰে তেতিয়া আমি ৰংঘৰ কাৰেংঘৰ চাম বুলি ভাবিছোঁ যদি হয়গৈ সময় টাইমটো হেৰি হয় আৰু অঁ সেইটো কাৰণে ওচৰৰ আপোনালোকৰ কেইজনী যায় সোধ পোছ কৰি মোক নামকেইটা কৈ দিব দেই অঁ অঁ আপোনালোকৰ দুজন চিওৰ যাবই ন অঁ আৰু বাকীকেইজনক ভালকৈ সুধি পুছি মোক কাইলৈ খবৰটো দিব আৰু খোৱা বোৱা খোৱা বোৱা টেনচন নাই বাৰু চব খানা চানা তাতে বনোৱা হ'ব

ব্ৰইলাৰ লৈছোঁ ব্ৰইলাৰ ব্ৰইলাৰ অঁ ব্ৰইলাৰেই ভাল হ'ব আৰু

অঁ অঁ সেইটো কাৰণে ব্ৰইলাৰেই লৈছোঁ আৰু হাঁহ কুকুৰা নিলে দিগদাৰহে হয় চবেই খাব নোৱাৰে আজিকালি প্ৰেচাৰ থাকে হাঁহ লৈ গ'লে অঁ সেইটো সেইটো কাৰণে ব্ৰইলাৰেই লৈ লৈছোঁ আৰু অঁ অঁ অন্যত প্ৰগ্ৰেম নল'ব আকৌ দেই

অঁ অঁ আৰু সৰু সৰু ল'ৰা ছোৱালী যদি যাব বিচাৰে ৰংঘৰ কাৰেংঘৰ চাম নাই সৰু ল'ৰা ছোৱালী এশ টকামানকৈ দিলেও হ'ব বুলি ক'ব অঁ ডাঙৰবোৰ তিনিশ সৰু ল'ৰা ছোৱালীবোৰ এশকৈ লৈ ল'ম আৰু মাহ মাকহেঁতৰ কোচতেই যাব পাৰিব ধৰি লওক সৰু ল'ৰা ছোৱালবিলাক

অঁ অঁ আৰু ৰংঘৰ কাৰেংঘৰো ল'ৰা ছোৱালীক দেখুৱাই আনিবপৰা হ'ব অঁ ঠিক আছে তেতিয়াহ'লে কাইলৈ ক'ব হা অঁ অঁ অঁ আৰু ফিজটো একেবাৰে তুলি মেলি আনিব অঁ ডাঙৰবোৰ তিনিশ সৰু ল'ৰা ছোৱালীবোৰ এশ টকা দেই